হেল্ল' অ' কৰবী বিয়াত যাবা না অঁ আইতুকো লৈ যাবা কাপোৰ চাপোৰ কি পিন্ধিবা হাঁ তাকেইতো ছিলেকশ্য়ন কৰিব পৰা নাই হাঁ মোৰ আৰু নীলা এযোৰা ব্লু কালাৰৰ আছিল সেইযোৰা নিবা পাৰি এটা সেয়েতো অঁ অঁ তেনেহ'লে ব্লু নিব নোৱাৰা মুগা ছেট পিন্ধি যাম দে অঁ ঢোল মাদলি চোল মাদলি ল'বা মই তেনেহলে মুগা ছেট ঢোল মাদলি পিন্ধিব লাগিব অঁ

আপীটোক কি পিন্ধাই নিবা আপীটোক কি পিন্ধাই নিবা এই নাংমান আপীটোক চাদৰ মেখলা নে লেহেংগা পিন্ধাবা বৰ ধুনীয়া দেখাব হয় নেকি আমাৰ তাইক তাকেতো মই আমাৰ এই লেহেংগা পিন্ধো বুলি কৈ আছে আৰু তাকেইতো কি পিন্ধাই নিও তাইক তাকেতো

এই কাইলৈ সেই এটা সেই কৰিম দে এই দে সেই নলবাৰী হৈ যাবা না নলবাৰী হৈ যাবা না অঁ এই দুটামান বজাত ওলাম দে গধূলি বেলা যিহেতুকে